দুপৰীয়া ভাতসাজ কেনেকৈ ৰান্ধো বুলি ক'লে প্ৰথমতে দুপৰীয়া ভাতসাজ ভালকৈ বনাবলৈ চাওঁ কাৰণ ৰাতিপুৱা লৰালৰিকৈ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াও কিবা এটা খোৱাই তাৰপৰা কৰ'বাত কোনোবা যাবলগা থাকিলেও তেনেকৈ জলপান চলপান খায়ে ওলাই যায় সেইকাৰণে দুপৰীয়া ভাতসাজ আৰু কি কয় ঔ টেঙা হওক দাইলত দিবলৈ তাৰপৰা শাক পাচলি আছে নেকি চাওঁ বাৰীত সেইবোৰ খুতৰা মানিমুনি টেঙেচী যি য'ত হয় আৰু সেইবোৰ বুটলি আনি দাইল বনাও তেনেকৈ খাওঁ তাৰপৰা আকৌ ঘৰত ভাজি বনাবলৈ হ'লে অমিতা অমিতা ঘৰতে আছে অমিতা পাৰি আনো আৰু অমিতা কাটোঁ আৰু তেনেকৈ

খাৰ অকণ দি হ'লেও বা এনেই নহৰু পিয়াজ অকণ দি পেলাই আৰু ঘৰুৱা বস্তু খাবলৈ এনেও ভাল এনেই অকণমান কিবা এটা কৰিয়ে তেনেকৈ খাব পাৰি ভাত আকৌ বেমাৰী মানুহ থাকিলে আকৌ উখোৱা চাউল বনাওঁ উখোৱা চাউলটো বেমাৰী মানুহৰ কাৰণে ভাল ডায়বেটিছ ৰোগীৰ কাৰণে আঢ়ৈ চাউল বনালে আকৌ পানী কাঢ়িব লাগে সেইকাৰণে কেতিয়াবা মাজে মাজে উখোৱা চাউলো বনাওঁ দুপৰীয়া সাজত তেনেকৈ খাওঁ আ দুপৰীয়া লৰালৰিকৈ লৰালৰিকৈ ৰাতিপুৱা খোৱা কাৰণে তাৰপৰা পাৰিলে আকৌ যদি আলহী চালহী আহে তেতিয়া ওচৰতে মাছ মাংস আছে মাছ মাংস আনি হ'লেও তেনেকৈও খোৱাওঁ ৰান্ধি তেনেকৈ আপ আলহী আপ্যায়ন কৰোঁ বা বেঙেনা ফ্ৰাই বেঙেনা থাকিলে বেঙেনা ফ্ৰাই কৰোঁ বা পুৰোঁ কণ বিলাহী পুৰোঁ তেনেকৈ পিতিকা এটা বনাওঁ তাৰপৰা এতিয়া নৰিসিংহ আছে পদিনা আছে ঘৰত তেনেকৈ নৰসিংহ নহৰু পদিনা এনেকৈ কৰি পিচি পেলাই পতাত পিচি পেলাই ছাটনী অকণো বনাওঁ পাৰিলে আৰু তেনেকৈ বনাই মেলি খাওঁ তাৰপৰা ৰাতিহে বেছিকৈ মাছ মাংস খোৱা হয় ৰাতি থাকে ল'ৰা ছোৱালীক পঢ়াই মেলি বা দেউতাহঁতৰ বয়োজ্যেষ্ঠ মানুহ থাকিলে তেওঁলোকক ৰুটি এটা বনাই লওঁ প্ৰথমতে ৰুটি এটাই দিয়ে খোৱাই লওঁ যদি ভাত খায় ভাতো দি লওঁ তেনেকৈ কৰি ৰুটি মাংসও ৰুটি মাংসও খোৱা হয় ৰাতি ইভাগে ৰাতি আলহী আহিলে প্ৰায়ে ৰাতিয়ে মতা হয় দিনত ব্যস্ততা বেছি যে আজিকালি মানুহৰ ব্যস্ততা বেছি সেইকাৰণে ৰাতি ভাতসাজ খাবলৈ ৰাতি আলহী আহিলে ভালপাওঁ ৰাতি কাৰণ আইটেম বনাবলৈও সুবিধা হয় মাংস বনালোঁ ধৰক এয়া ছাটনী অকণ বনালোঁ বেঙেনা ফ্ৰাই কৰিলোঁ বা নৰসিংহ পাতটো এনেকৈ বেচন দি পকৰী হিচাপত বনাই দিওঁ নহ'লে বেঙেনাও বেচনত দি বনাই দিওঁ তেনেকৈ কৰি তাৰ পিছত পুৰা বিলাহীটো পুৰি তাৰ পৰা শুকান মাছ থাকিলে শুকান মাছ পুৰোঁ শুকান মাছ পুৰি পেলাই তেনেকৈ কৰি বিলাহী সেতি নহৰু অকণমান আদা অকণমান দি খোন্দো খুন্দি তেনেকৈ ছাটনী বনাওঁ এই বিভিন্ন প্ৰকাৰে ৰান্ধি যেতিয়া সময় সাপেক্ষে কেতিয়াবা আলহী আহিলে ভালকৈও খোৱাব পাৰোঁ কেতিয়াবা আকৌ সময় সুবিধা নাথাকিলে এনেই ভাজি অকণে সেতিও ভাতসাজ খোৱাই পঠিয়াই দিওঁ ঘৰতে যেতিয়া শাক পাচলি আছেই হেনেকে কৰি আৰু আমি অসমীয়া মানুহ গাঁৱৰ মানুহ আমি এনেকৈ কৰিয়ে আলহী আহিলে বা আমি ঘৰত থকা মানুহে ভাতসাজ খাওঁ দুপৰীয়াই হওক ৰাতিয়ে হওক এইভাগেই খাওঁ আৰু খোৱাইয়ো ভালপাওঁ যোগাৰ আৰু সামৰ্থ্য অনুযায়ী আমি যেনেকৈয়ে পাৰোঁ তেনেকৈয়ে আমি খাওঁ